অঁ মই মোৰ আছে বাৰু বৰ্তমান এগৰাকী চিনাকি তেওঁ অৱশ্যে মোৰ ভণ্টিয়ে হয় তেওঁ বৰ্তমান এতিয়া ব্যৱসায় বুলি ক'লে মানে আমাৰ এতিয়া আৰ চি এম বুলি কয় এতিয়া নেটৱৰ্কৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে আৰ চি এমৰ বহুতে লাভো হৈছে বিজনেছ কৰিছে ঘৰত গৈছে বস্তু বাহিনী দি বেমাৰ আজাৰও বহুতো ভাল কৰিছে আৰু কি বুলি কয় মানে যিখিনি আমি ঘৰুৱা বস্তু লাগে সেইবিলাকো পোৱা যায় ব্যৱসায়ত তেওঁ মোক বুজাইছিলে যে এনেকৈ কৰিবা তেনেকৈ কৰিবা এইটো কৰিলে এইটো হয় বুলি কৈছিলে যিটো বোলে চাবোনডোখৰ ব্যৱহাৰ কৰিলে যেনেও এটকা এটা আমাৰ লাভ হয় আৰু কি বুলি কয় টুথপেষ্ট আছে সেই টুথপেষ্টটো আমি ব্যৱহাৰ কৰিলে দাঁতৰ কাৰণে ভাল হয় আৰু কিছুমান বস্তু আছে যিটো আমাৰ পেটৰ বিষৰ হয় পেট বিষ ভাল কৰে দৰব পাতি পোৱা যায় এইটো কফনীল বুলি আছে কাঁহৰ দৰব তাৰ উপৰি তেনেকৈ মোক বহুতখিনি বুজাইছিলে বুজাই পিনে যে কৈছে তুমিও কৰিব পাৰিবা আৰু ঘৰলৈও কিছু লাভ আহিব পাৰে মানে লাভ বুলি ক'লে কি হয় আমাৰ এই আমি এতিয়া দোকান কৰিবলৈ গ'লে মানে ধৰক বেলেগৰ দোকানত যাওঁ যিটো বোলে বজাৰত দোকান কৰোঁ তাত আমি কোনো যিটো বস্তু যিমানটো ৰেট লিখা থাকিব ধৰক বিছ টকা বস্তুটো বিছ টকাতে পাওঁ ব্যৱসায়ত সেইটো নহয় যি আমাৰ নেটৱৰ্ক মাৰ্কেটিৰ ওপৰত যিটো আৰ চি এমৰ কৈছিলোঁ কোম্পানীৰ বিষয়ে কৈছে সেইটোত তেনেকুৱা নহয় সেইটোত যদি আমি বিছ টকা বস্তুটোত ধৰক ওঠৰ টকাত বা পোন্ধৰ টকাত পাওঁ যিহেতু আমাৰ পাঁচ টকা এটা ৰেহাই হয় সেই পাঁচ টকাটো ৰেহাই হ'লে আমাৰ কি হয় অন্য বস্তু এটা ঘৰলৈ আনিব পাৰোঁ তেনেকৈ প্ৰতিটো বস্তুতেই আমি কিছুমানত পাঁচ টকা কিছুমানত দহ টকা কিছুমানত এটকা ধৰক কিছুমানত আৰু আছে ধৰক পোন্ধৰ বিছ টকা তেনেকৈও আমি প্ৰফিট পাওঁ আৰু এটা সুবিধাও আছে তাত যিটো সুবিধা আমি কি বুলি কয় এতিয়া কৰিলে মানে এনেকুৱা হয় যিটো আমি কৰিলে মানে কি হয় ছমাহ ছমাহ এটা হেনো বজাৰ কৰিব লাগে ছমাহ বি ভি বুলি কয় তেনেকুৱাকৈ কৰিলেও আমি লাষ্ট সাতমাহ বঢ়ি সাতমাহটো সিহঁতি চোৱাচিতা কৰি আঠমাহত আমাক এটা ধৰক পোন্ধৰশ বি ভি কৰিলে আমাক পোন্ধৰশ টকা এটা ৰেহাই দিয়ে পঁচিছ বি ভি কৰিলে আমাক ধৰক পঁচিছশ টকা এটা ৰেহাই দিয়ে পাঁচ হাজাৰ বি ভি কৰিলে পাঁচ হাজাৰ পোৱা যায় তেনেকৈ মানে মোক বহুতখিনিয়ে ভণ্টীয়ে বুজাই দিছিলে বুজোৱাত কিন্তু মই ভাবিছোঁ ভালেই বুলি আৰু মই সেইটো এতিয়া বৰ্তমান কৰিছোঁ আজি এবছৰমান হ'ল চাগৈ মোৰ কৰা তো ভাল পালোঁ আৰু কৰি পেলাই যিহেতু আজি কোনোবাই বস্তু বিনিময়ত আমি বস্তু পইচা দিওঁ বস্তু পাওঁ তাৰ বিনিময়ত আমি কোনো লাভ বা কোনো একো নাপাওঁ ইয়াত আকৌ আৰু এটা হৈছে যিটো আমি কৰি গৈ থাকিলে কোম্পানীৰফালৰপৰা আমি ব্যৱসায় যেতিয়া কৰোঁ নহয় তেতিয়া সেইফালৰপৰা আমাক পইচা এটাও দিয়ে সেই পইচাটো আমি কাম কৰিব পাৰোঁ যিহেতু কিবা এটা হ'লে মানে ধৰক বি ভি সম্পূৰ্ণ হ'লে বা পঞ্চাছ হজাৰ বি ভি হ'লে সম্পূৰ্ণ হ'লে আমাক এটা মাহিলিকৈ কিবা এটা এটা সোমাই থাকে তেনেকুৱা দোকানত কোনেও নিদিয়ে ন তেনেকুৱা এটা সুবিধা আমাক দোকানত যিটো বস্তু কিনিব যাওঁ বস্তু পইচা দিওঁ সেইটো বস্তুৱে দিব আমাক এটকা এটাও ৰেহাই নিদিয়ে ইয়াত আমি ৰেহাই পাওঁ বহুতখিনি ৰেহাই পাওঁ সুবিধা হয় বহুতখিনি এতিয়া এশ টকা বস্তু আনিব গ'লে আমি তাত কমেও পোন্ধৰ বিছ টকা এটা ৰেহাই পাওঁ সেই পোন্ধৰ বিছ টকা এটাও আমি বেলেগ বস্তু আনিব পাৰোঁ অন্য বস্তু বা ল'ৰা ছোৱালীলৈ কিবা এটা খোৱা বস্তু আনিব পাৰোঁ দোকানত বা আমি মলত গ'লে সেইটো কেতিয়াও ঘূৰাই নাপাওঁ যিটো ৰেট লিখা থাকিব সেইটোৱে ৰেট দিব তেনেকৈ কৈছিলে মোক বুজাইছিলে এতিয়া বুজোৱাত মই কিন্তু উপকৃতও হ'লোঁ বাৰু ভালেখিনি এতিয়া হৈছোঁ বুলি ভাবিছোঁ আৰু মই তেনেকৈ দুগৰাকীমানক ময়ো বুজাইছোঁ যিহেতু এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে বিজনেছটো কৰিলে মানে ভাল হয় আৰু আৰু বেলেগ বিজনেছ আছে যিটো নেকি কাপোৰ তাঁত বোৱা তাঁত বোৱা বিষয়লৈও আছে সেই সেইবিলাক কৰিলেও মানুহে পাই আমি ঘৰত এতিয়া সূতা কিনি আনি তাঁত বওঁ তাঁত বৈ আনিলেও আমি কিছুমান বস্তু পাওঁ চাদৰ বিকো মেখেলা বিকো তাতো আমি বহুতখিনি উপকৃত হওঁ ব্যৱসায় বুলি ক'লে এটা বুলি নহয় আমি গোটেইবোৰ আমি কৰি থকা হৈছে আৰু ঘৰতে যিহেতু আমি এতিয়া কৰিবই লাগিব ব্যৱসায় কাৰণ কেলৈ কিবা এটাতো কৰি থাকিলেহে চলিব পৰা যায় অকলতো লোকৰ মানুহজনৰ ওপৰত বা অন্য ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি মাইকী মানুহ আজিকালি বহুত উপকৃত হৈছে দোকান দিব পাৰি চিলাই মেচিনৰ ব্যৱসায় কৰিব পাৰি এইবিলাক তাঁত বোৱা কৰিব পাৰি তেনেকৈ আছে আৰু বহুতখিনি তেনেকৈ আমাৰ আৰু আৰু আছিলে এতিয়া ধৰক বস্তু বিক্ৰী কৰিলেও তাত কিন্তু অকল বস্তু বিক্ৰী কৰা বুলি ক'লে ঘৰুৱা বস্তু বুলি ক'লে নহয় চাবোন তেল ধূপকাঠি মমবতি ঘৰৰ ৰেচন দালি তাৰ পিছত আৰু নিমখ তেল এইখিনি বস্তু আয়ুৰ্বেদিকৰো পদাক হয় আৰু যিহেতু ঘৰত খা ব্যৱহাৰ কৰোঁ কিছুমান বস্তু এলক্ৰ বেছিকৈ থাকে ইয়াত ধৰক সদায় ঘৰুৱা বস্তুবিলাক আমি যিটো কোম্পানীৰপৰা এইটো বস্তু লৈছোঁ আৰ চি এমৰ সেইটো কিন্তু বেমাৰ আজাৰ অকণমান কম হয় খোৱা বোৱা কাৰণ আমিতো বস্তু এতিয়া নিমখটো এনিটাইম ব্যৱহাৰ কৰোঁ কিছুমান নিমখ এনেকৈ কিনিবলৈ গ'লে দামটো যদিও কম হয় কিন্তু বস্তুটো ইমান ভাল নহয় ইয়াত ধৰক দাম দুটকা বেছি হ'ব কিন্তু বস্তুটো ভাল হয় বেছি হ'লেও আমাক সেইটো কোম্পানীৰপৰা এটা সময়ত আমাক ঘূৰাই দিয়ে যিহেতু আমি ব্যৱসায় কৰি কৰি কৰি কৰি এইটো বস্তু আমি ঘূৰাই পাওঁ ঘূৰাই পোৱাৰ লগে লগে আমাৰ কি হয় আৰু বেলেগ বস্তু ব্যৱহাৰ মানে বস্তু আনিব পৰা যায় এতিয়া দাইলবিলাক পেকেটত থাকে এইটো বস্তু ভাল হয় সৰু ল'ৰা ছোৱালী থাকে তাৰ উপৰিও ধূপকাঠিটো তো ধৰক এইবিলাক আৰু গোন্ধটো ভাল হয় আৰু মহৰ ধূপ আছে মহৰ ধূপটো মহ খেদোৱাৰ কিছুমান ধূপ আছে বহুতো কাৰা গোন্ধ দিয়ে মহ গ'লেও কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে চাইড ইফেক্ট কৰিবৰ কাৰণে পটকৈ প্ৰব্লেম হয় ধৰক সাঁচি পৰা বেমাৰ আজাৰ হোৱা কিন্তু ইয়াত সেইটো ধূপকাাঠি আছে যিটো আয়ুৰ্বেদিকৰ বুলি কয় কিন্তু অলপ হ'লেও মানে ভাল হয় আৰু গোটেই ঘৰটো মহ গ'লেও আৰু মহতো যায়েই বাৰু যোৱাটো কিন্তু বস্তুটোতো ভালেই বাৰু বেয়া নহয় কেতিয়াও কিন্তু ধুনীয়াকৈ মানে গোটেই ঘৰ ৰুমটো এটা হেৰি কৰি দিয়ে ভাল কৰি দিয়ে মহও যায় তাৰ উপৰি আৰু আছে কিছুমান বস্তু এনেকুৱা এতিয়া বেমাৰ আজাৰ হোৱা বস্তু আছে বেমাৰ জ্বৰ হ'লে বা কাহ হ'লে বা আৰু কি বুলি কয় অন্য এতিয়া পেটৰ বিষ হয় কিছুমানৰ গেছৰ প্ৰব্লেম হয় কিছুমানৰ এনেকুৱাবোৰ দৰব পাতিও খালেও গেছটো মানুহৰ প্ৰায় হয়ে গেছটোও ভাল কৰি দিয়ে সেইটো দৰব খালে মানে তেনেকুৱাবিলাকো পোৱা যায় সেইটো কয় বুলি কয় কিন্তু ইয়াত দৰব আছে কফ্নিল বুলি আছে কাহৰ হয় তাৰ পিছত আৰু আৰু আৰু কি আছিলে বাৰু আৰু কাপোৰ কানিও আছে যিটো আমাক এটা পৰিয়াল চলিবলৈ হ'লে তাৰমানে ইয়াত গোটেই বজাৰখনেই আছে আৰু আমি ঘৰত যিখিনি বস্তু ব্যৱহাৰ কৰোঁ ৰাতিপুৱাৰপৰা গধূলিলৈকে চুলি ভৰি নখৰপৰা চুলিলৈকে এতিয়া নেল পালিচৰপৰা আমাক যিহেতু সকলো বস্তুৱ পোৱা যায় নেল পালিচৰপৰা বেগৰপৰা কিতাপ বহী কিতাপ ন চৰি কিতাপ নহয় কিন্তু বহী পোৱা যায় যিহেতু বহী আমাক দৰকাৰ হয় কলম কলম কাঠ পেঞ্চিল আৰু জোতা চেণ্ডেল এইবিলাক বস্তু আমি যিহেতু কম মূল্যতে পাওঁ অন্য যদি আমি ধৰক পাঁচশ টকা হয় তাত ধৰক আমি তিনিশ টকাত পাওঁ তিনিশ টকাত পালেও আমাৰ এটা আই ডি দিয়া থাকে পোনেই জইন কৰোঁতে যিটো আই ডি পাওঁ সেই আই ডিটোত ধৰক দুশ দুশ আশীমান বা আঢ়ৈশ টকা লয় তেনেকৈও আমি পঞ্চাছ টকা এটা প্ৰফিট পাওঁ কিন্তু বজাৰত গ'লে আমি সেইটো নাপাওঁ যিহেতু পঞ্চাছ টকা আমাক কেতিয়াও ৰেহাই নিদিয়ে বা খুব বেছি বিছ টকা এটা ৰেহাই দিব কিন্তু আমাক আই ডি নাম্বাৰ নাই হেৰিয়াত যিটো ছশ হ'লে ছশই ল'ব পাঁচশ হ'লে পাঁচশ লয় ইয়াত এনেকুৱা নহয় যদি ছশৰ লয় তাত কিন্তু আই ডি থাকিলে পাঁচশ টকা ল'ব যে সেনেকৈ এশ টকা ৰেহাই তাৰো উপৰি আমি মাহিলি যিটো বি ভি কৰিব লাগে বজাৰ কৰিব লাগে তেনেকৈও আমাৰ কমি যায় কিবা এটা নহয় কিবা এটা আমাৰ কম হয় তেনেকৈ আমি এইবিলাক কৰোঁ আৰু কৰি আছো এতিয়া ভাল হৈছে আৰু বেমাৰ আজাৰপৰাও মানুহে পেটৰ বিষ বা জ্বৰ হোৱা কাহ হোৱা এইবিলাকতো হৈয়ে থাকে মানুহ চৰ্দি গেছৰ এইবিলাকো ভাল পাইছোঁ যথেষ্ট কিন্তু দৰব পাতিও খাব লাগিব যিহেতু ডক্তৰ আছে দৰব পাতিও খাব লাগিব তথাপিও কিছুমান দৰবে ইয়াতো বহুত ভাল কৰে তাতো বহুত ভাল কৰে বাৰু আৰু এনেকুৱা আমাৰ স্কুলীয়া ল'ৰা ছোৱালী বেগ আছে বেগবিলাকো ভাল হয় ল'ব কৰিব জোতা চেণ্ডেলবোৰো পিন্ধি ভাল লাগে কোমল লাগে মানে গোটেই বজাৰখনেই পোৱা যায় ধৰক ইয়াত আমাৰ আমাক ক'বলৈ গ'লে গোটেই সম্পূৰ্ণ বজাৰ ব্যৱসায় বুলি ক'লে মানে আৰু লাইফ ইষ্টাইলো কিছুমান বস্তু আছে সেইটো এটা সেইটো নেটৱৰ্ক মাৰ্কেটিঙৰে হয় এইটো লাইফ ইষ্টাইলটো বেলেগ আৰু এইটো আৰ চি এমৰ বুলি কয় এইটো লাইফষ্টাইলতো আছে কিছুমান বস্তু যি কিম আছে মুখত ঘঁহা কীম ভাল সেয়াতো পায় কিন্তু তাত কিছুমান বস্তু নাপায় আৰু নিমখ হালধি ইয়াত আৰ চি এমত যিখিনি পায় তাতো কিছুমান তাত কিন্তু দৰব পাতি বেছিকৈ পোৱা যায় গেছৰ যিটো বুলি কয় তাৰ পিছত আৰু আছিলে ভিটামিনৰবিলাক তেজৰ আছে দৰব এইটো নামটো পাহৰি গৈছোঁ নহয় এইটো এনেকৈ কয় কিছুমান আছে আৰু চাবোন ধৰক ভীম বাৰ গা ধোৱা চাবোন ৰজৰ এনেকৈ কৰি বহুতকেইবিধ আছে তাৰ পিছত আৰু আছিলে এইটো কি বুলি বাথৰুম চাফা কৰা আছে এইটো হ'ল টাইলছ চাফা কৰা আৰু এটা আছে টয়লেট আছে এইটো যিটো বাথৰুম চফা কৰা তাৰ পিছত আৰু আছে